বৰ্তমান পৰ্যটকসকলে সন্মুখীন হোৱা কিছুমান প্ৰত্যাহ্বানৰ বিষয়ে ক'বলৈ হ'লে যাতায়াতৰ পৰিৱহন ব্যৱস্থাৰ কথা বিশেষকৈ ক'ব পাৰি কাৰণ পৰ্যটকসকলে এই বিভিন্ন ঠাইসমূহলৈ যাত্ৰা কৰিবৰ কাৰণে এই যাতায়ত যোগাযোগ ব্যৱস্থাৰ অধিককৈ গুৰুত্বপূৰ্ণ কোনো এখন পৰ্যটকস্থললৈ যাত্ৰা কৰিবৰ কাৰণে পৰ্যটকসকলে যান বাহনৰ সহায়তহে এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ যায় কিন্তু এই যান বাহনসমূহৰ চলন কাৰ্যত ৰাস্তাসমূহ বহুতো বিঘ্নিতি দেখিবলৈ পোৱা গৈছে কাৰণ ৰাস্তাসমূহ ইমান সুবিধাজনক নহয় যাৰ ফলত ৰাস্তাসমূহ বেয়া হোৱাৰ কাৰণে যাতায়তৰ সুচল নহয় আৰু পৰিৱহন ব্যৱস্থা কম হ'বলৈ ধৰিছে কিন্তু চৰকাৰে এই ক্ষেত্ৰত ইমান গুৰুত্ব দিয়া নাই যাৰ ফলত যাৰ ফলত পৰ্যটকসকলৰ সংখ্যাও কমিবলৈ ধৰিছে বিশেষকৈ বাৰিষাৰকালত এই ৰাস্তা ঘাটসমূহত পানী জমা হয় আৰু এই বিভিন্ন সমস্যা সন্মুখীন হ'বলগীয়া হৈছে আৰু ইয়াৰ ফলত পৰ্যটৰ সংখ্যাও কমিবলৈ ধৰিছে যদি চৰকাৰে এই যাতায়ত ব্যৱস্থাসমূহত অধিক গুৰুত্ব দিয়ে তাৰ ফলত চৰকাৰৰ আৰু পৰ্যটক সকলৰ মাজত এটা গভীৰ সম্পৰ্কৰ সৃষ্টি হ'ব আৰু পৰ্যটকৰ সংখ্যাও বৃদ্ধি হোৱাৰ আকাশ আশা থাকিল